বাইক বাইকিঙৰ ক্ষেত্ৰত সদায় মনত ৰাখিবলগীয়া কথা হৈছে হেলমেট পৰিধান নকৰাকৈ কেতিয়াও বাইক চলাব নালাগে হেলমেট প্লাছ আপোনাৰ হেণ্ড গ্ল'ভছ থাকে গতিকে এইবিলাক সদায় পৰিধান কৰিব লাগে আৰু জোতা জোতাটো মেইন হয় জোতাটো পৰিধান কৰিবই লাগে নহ'লে ভৰিত যেনে মই যেনেকৈ যোৱাবাৰ এক্সিডেন্ট হওঁতে ভৰিত দুখ পাইছিলোঁ জোতা নিপি নিপিন্ধাৰ কাৰণে গতিকে জোতা হেণ্ড গ্ল'ভছ আৰু হেলমেট এই তিনিটা মেইন বস্তু হয় এই তিনিটা পৰিধান নকৰাকৈ কোনো কোনো ব্যক্তিয়ে বাইকিঙৰ কাৰণে যাব নালাগে আৰু ভ্ৰমণ কৰিবৰ কাৰণে নানা ধৰণৰ নথি পত্ৰ আমি লগত লৈ থাকিব লাগে যেনে ধৰক ড্ৰাইভিং লাইচেঞ্চখন অতিকৈ জৰুৰী এইখন লাগিবই কাৰণ কি এইখন ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ বাইক চলোৱা এটা ক্ৰাইম হয় আমাৰ অসমত পুলিচেতো দুই হেজাৰমান টকা ফাইন লৈ লয় যেনে বাইকৰ আৰ চি খন লাগিব আৰ চিখন থাকিলে এটাই লাভ হয় যে বাইকখন এতিয়া ধৰক কোনোবা কাৰোবাৰ বাইক চুৰ হ'ল পুলিচে ইয়াৰপৰা আমাৰ বাইকখন ভেৰিফাই কৰিব পাৰে যে যোনখন বাইক মই চলাই আছোঁ সেই বাইকখন মোৰেই হয় নে কাৰোবাৰ মই চুৰ কৰি চলাই আছোঁ গতিকে এইটো এটা অফিচিয়েল ডকুমেণ্ট হয় বাইকখন যে মই কিনিছোঁ কাৰোৰ পৰা চুৰ কৰা নাই গতিকে এইখন সদায় লগত ৰাখিব লাগে আচ্ছা বাইকৰ পলিউচন চাৰ্টিফিকেটখন ৰাখিব লাগে যিহেতু আজিকালি এনভাৰ্ণমেণ্টলৈ বহুত কণচাৰ্ণ হয় আজিকালি চৰকাৰো হয় বা দুই এটা মানুহো হয় গতিকে পলিউচন হৈ থকা বাইকবিলাক চলাব নালাগে আৰু যদি আপোনাৰ পলিউচন চাৰ্টিফিকেত এখন পায় সেইখন লৈ সদায় হাতত ৰাখিব লাগে আৰু পলিউচন হ'ল এই তিনিটাই বস্তু থাকে বিশেষকৈ বেলেগবিলাক থাকে কিন্তু বেলেগবিলাক ইমান জৰুৰী নহয় বা পুলিচে নাচায় মেইনলি তিনিটা বস্তু চায় এইবিলাক লৈ ভ্ৰমণ কৰিব লাগে আৰু বেছি দূৰলৈকে ভ্ৰমণ কৰিব লগা হ'লে আপুনি ধৰক যেনে জ্বৰৰ টেবলেট পায়খানাৰ টেবলেট কিবা নহয় কিবা এইবিলাক লৈ ফুৰিব লাগে ওচৰলৈতো গ'লে কথা নাই হেলমেট চেলমেট পিন্ধি গ'লেই হ'ব দূৰলৈকে গ'লে কিন্তু এইবিলাক পৰিধান কৰি যাব লাগে আৰু নিজকে নিজে হেলদি মানে ভাল অৱস্থাত বাইক চলাব লাগে যদি মোৰ গা বেয়া হৈ আছে বা বেমাৰ কিবা কিবি হৈ আছে তেতিয়া বাইক চলাব নালাগে এইখিনিয়ে আৰু